হাঁহ কুকুৰা জন্ম হোৱা পৰজীৱিক আমি প্ৰতিৰোধ কৰিবলৈ হাঁহ কুকুৰা ৰখা ঘৰ যিটো হয় ঘৰটো আমি ওখ ঠাইত পাতিব লাগে পানী নোহোৱা ঠাইত আৰু ৰ'দ পৰা ঠাইত হ'ব লাগে সদায় কাৰণ হাঁহ কুকুৰা সৰু সৰু পোক কিছুমান হয় লেতেৰাকৈ ৰাখিলে তাত পোক হ'ব তেনেকৈ সিহঁতৰ পোকে ধৰিলে সেই পোকবোৰ হাঁহ কুকুৰাই যেতিয়া চৰিব সেইবোৰৰ পৰা আমাৰ ঘৰ দুৱাৰতো পোকবোৰ আহিব পাৰে সেইকাৰণে আমি তাৰে প্ৰতি সচেতন হ'ব লাগে হাঁহ কুকুৰা ৰখাৰ ঘৰটো আমি সদায় পৰিষ্কাৰ কৰিব লাগে তাত আমি ফেনাইল বা তেনেকৈ যিবিলাক চাফ চিকুণ কৰি তাত ছঁটিয়াব পৰা ফেনাইল হওক তেনেকৈ কিছুমান বস্তু ছঁটিয়াব লাগে যাতে তাত মাখি নহয় মহ মাখি ধূনা দিব লাগে যাতে ধোৱা দিলে মহ মা মহবোৰ নোলায় মহ নোলোৱাকৈ মানে মহটো আহিব যিহেতু সেইকাৰণে সদায় ধূনা দিব লাগে চাফ চিকুণ কৰি ৰাখিব লাগে পাৰিলে হাঁহ কুকুৰাক আমি তেনেকৈ ঔষধ পাতি যোগান ধৰিব লাগে যেনেকৈ কিছুমান ঔষধ পাতি পায় হাঁহ কুকুৰা খোৱা মানুহৰ নিচিনাকৈ হাঁহ কুকুৰাৰো ঔষধ কিছুমান থাকে সিহঁতৰ ব্যৱহাৰ খোৱাৰ খাদ্যৰ লগত ব্যৱহাৰ কৰিব লাগে তেওঁলোকৰ তেতিয়া পোকবোৰ নহয় বা তেনেকৈ বেমাৰ নহয় হাঁহ কুকুৰাৰো বেমাৰ হয় আৰু কুকুৰা হাঁহ কুকুৰা সদায় যত্ন ল'ব লাগে যেনেকৈ গধূলি ঘৰত আহিছে নে নাই হাঁহ কুকুৰা ঠাইতো লেতেৰা হৈ আছে নেকি খোৱা বস্তুবোৰ ভালকৈ দিব লাগে ভাল